আমি জন্তুবোৰৰ যত্ন লওঁ

আমাৰ সহায় কৰিবলৈ মানুহ দুই চাৰিজন আছে অকলেতো কৰিব নোৱাৰি ইমান জন জন্তু আমি বহুতো জন্তু আছে ঘৰত গৰু ছাগলী হাঁহ কুকুৰা গাহৰি ব্ৰইলাৰ ফাৰ্ম আদি বহুতো জন্তু পুহিছোঁ অকলে কৰিব নোৱাৰি আছে দুই চাৰিজন মানুহ সকলোৱে মিলি আমি এইবোৰ কৰোঁ আৰু গৰু গোহালিত ৰাখোঁ ছাগলীৰ গঁৰাল বনাই ওখ চাং পাতি ৰাখোঁ আৰু সামগ্ৰীবোৰ এনেই গঁৰালত ৰাখোঁ গাহৰিটো গঁৰাল ধুনীয়াকৈ পকা কৰি গঁৰালত ৰাখোঁ আৰু এইবোৰ আমি সদায় চাফ চাফাই কৰি ৰাখোঁ গৰু গোহালিত গৰুবোৰ চাফ চাফাই কৰি বান্ধি ধুনীয়াকৈ দানা পানী দিওঁ ঘাঁহ দানা দি আৰু গধূলি হ'লে ধোঁৱা দি ধুনীয়াকৈ মহ মাখিৰ পৰা উতৰাই ৰাখোঁ চাকৰিকো তেনেকেই গঁৰালত ৰাখি সদায় সাৰি পেচি জাবৰ জোঁথৰবোৰ খেতিত দিওঁ আৰু গৰু গোবৰবোৰো আমি ধাননি পথাৰত গছ গছনি বা ফুলজাল আদি ব্যৱহাৰ কৰোঁ সাৰ হিচাপে আৰু হাঁহ মুৰ্গীৰ গু মুটবোৰো তেনেকৈ খেতি পথাৰত দিব পাৰোঁ গছ গছনি গুৰিত সেইবোৰ বহুত সাৰ হয় আমাৰ লাভ হয় আৰু ব্ৰইলাৰ ফাৰ্মত মানুহ লগাই চাফ চাফাই কৰি সপ্তাহে সপ্তাহে চাফা কৰিব লাগে লাইন লগাই সেইবোৰ ফেন দিব লাগে আৰু সময়মতে পানী ফিল্টাৰ পানী দানা এইবোৰ যতন পাতিবোৰ চাফ চাফাই কৰি দিব লাগে আৰু এইবোৰ ভেকচিনবোৰতো দিয়া হয় দৰৱ পাতি ভিটামিন আদি তেতিয়াহে আমি তাৰে সুফল পাওঁ তেনেকৈ ছাগলী গৰু শাক সকলোকে চাফ চাফাই কৰি ৰাখি গৰু গাইবোৰ ধুনীয়াকৈ বান্ধি ঘাঁহ পানী দিওঁ তাৰ পৰা ছাগলীও তেনেকৈ এৰাল দিব লাগে ঘাঁহ পানী সময়মতে খুৱাব লাগিব হাঁহ মুৰ্গীক দানা পানী সময়মতে দিওঁ গাহৰিকো তেনেকৈ বেজি ভেকচিন দিয়াই গাহৰি ঘৰ সদায় চাফ চাফাই কৰি পানী মাৰি ৰাখোঁ আৰু দানা পানীবোৰ সময়মতে দিব লাগিব কিবা বেমাৰ আজাৰ হ'লে ভেটেনেৰিৰ পৰা দৰৱ পাতি আনি খুৱাওঁ ভিটামিন খুৱাওঁ বেজী মাৰাওঁ আৰু পৰিষ্কাৰ পৰিচ্ছন্না কৰি ৰাখোঁ তেতিয়াহে আমি হাঁহ মুৰ্গীৰ পৰা বেমাৰ আজাৰৰ পৰা মুক্তি পাব সেইকাৰণে চাফ চাফাইটো আমাৰ জৰুৰী সদায় চাফ চাফাই ৰাখিবই লাগে ঝাৰু মাৰিব লাগে তেতিয়াহে আমি সিহঁতৰ পৰা সুফল পাম বিক্ৰী কৰি ধন আৰ্জন কৰিব পাৰোঁ এয়াই আমাৰ কাৰণে যথেষ্ট সিহঁতক ভাল ধৰণে নাচালে আমি একো সুফল নাপাম এইবোৰ বিক্ৰী কৰিয়ে আমি চলি থাকোঁ ঘৰখন চলাওঁ বহুতো ইনকাম হয় যেনে গৰুৰ পৰা গাখীৰ কণ পাওঁ গোবৰখিনি সাৰ হয় তাৰপৰা ছাগলীৰ পৰা মাংসটো হয় আৰু ছাগলী গোবৰ খেতিৰ কাৰণে যথেষ্ট ভাল সাৰ তাহাঁ মুৰ্গী তেনেকৈ মাংসও খাব পাৰি ঘৰত বিক্ৰীও কৰিব পাৰি কণী খালেও আমাৰ বহুত ভিটামিন বিক্ৰী কৰো খাওঁ মাংসও খাওঁ সেইটো কাৰণে আমি যত্ন লওঁ বিক্ৰী কৰি পইচা পাওঁ এইবিলাক চাফ চাফাই কৰি নাৰাখিলে বেমাৰ হয় এইটো কাৰণে দৰৱ পাতি সময়মতে খুৱাওঁ ভেটেনেৰী পৰা আনি ইঞ্জেকশ্যন দিয়াওঁ তেতিয়াহে আমি সিহঁতৰ পৰা সুফল পাব পাৰোঁ সেইকাৰণে আমি যথেষ্ট পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখোঁ